অঁ হেল্ল' কি খবৰ ভালনে ভালে অ কি কৰি আছে ময়ো এনে এনেইহে আছোঁ তাকে দুৰ্গা পূজা বজাৰ কৰিছা নে নাই এই আমাৰ মাজুলীতে বিশাল মেগাৱাৰ্ট আহিলে ন তালৈকে আহিবা আমাৰ ঘৰৰ ওচৰতে অঁ অঁ তাত পূৰা অফাৰ চলি আছে আমি দুইজনে তাতে বজাৰ কৰিব পাৰিম অঁ তোমাৰ কিবা কি কি ল'বলগীয়া প্ৰয়োজনীয় হৈ আছে অঁ অঁ তাতে গেট ৱান বাই ৱানো ফ্ৰী দি আছে ন ভালেই হ'ব নাই শ্বপিং মলতে বোলে গোটেইখিনি বস্তু একেলগে পাম ন বেলেগ দোকানবিলাকলৈ গ্ৰছাৰীবিলাকলৈ যোৱাতকৈ আমি এই বিশাললৈকে যাব পাৰিম দুইজনী অঁ তাতে মানে বহুত অফাৰ চলি আছে পূজাৰ কাৰণে মোৰো হেই ল'বলগীয়া আছে অঁ অঁ কোৱা কোৱা এই মোৰ আছে হেৰি এইটো কি মোৰ চেলোৱাৰ এজোৰ ল'বলে আছে তাপা আকৌ জিন্ছ তাপা আকৌ উইণ্ট উইণ্টাৰো আহি আছে ন এতিয়া কালেকশ্যনবিলাক চাই পেলাই ল'ব লাগিব দুইজনে মিলাই তুমি সেই আমাৰ ঘৰলৈকে গুচি আহিবা দুজনে একেলগে যাম অঁ তাত তেতিয়া সেই যিখনতে আমাৰ মাজুলীত যি বিশাল মেগামাৰ্ট খুলিছে তাত এতিয়া আমাৰ মাজুলীৰ এতিয়া বহু ল'ৰা ছোৱালী মানে তাত সংস্থাপন পাইছে গম পাইছে নে নাই আমাৰ ঘৰৰ ওচৰ এই ভণ্টি আছে দাদা আছে সিহঁতেও হেল্প কৰি দিব কালেকশ্যনবিলাক চোৱাত ভালেই হ'ব আৰু অ অ এনেকৈ বিশালৰ অকল যে বিশালখনেই ভাল তেনেকুৱা কথা নহয় আজিকালি বহুত আছে খালী আমাৰ এতিয়া ওচৰত আকৌ সুবিধা অকল সেই বিশালখনেই আছে ন মাজুলীত সেইটো কাৰণে তালৈকে যাব লাগিব আৰু তেতিয়াহ'লে তুমি মোক ক'বা কাৰণ আজিতো ন তাৰিখ হ'লেই ন কাৰ পূজা ষ্টাৰ্ট হ'ব হৈছে আৰু অঁ অঁ তাত এই কালি এতিয়া মোৰ লগৰজনে দেখাইছিলে ফটো মাৰি পেলাই তাত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আজিকালি বিশালত মানে তোমাৰ অঁ ট্ৰেণ্ডিং ড্ৰেছবিলাক পূৰা আহিছে যে সেইটো কাৰণে ভালেই হ'ব অ এইটোৱে অঁ আৰু তাতে ডিছকাউণ্টো চলি আছে ন আৰু আমাৰ ছোৱালীবিলাকেতো এনেও মানে মানে ইমান দামী বস্তুবোৰ আমি ইউজ নকৰোঁ ন সদায় ৰাফ ইউজৰ কাৰণেতো আমাক সেই তেনেকুৱা মানে সেই বিশাল মেগামাৰ্টখনেই ভাল হ'ব আমাৰ কাৰণে কমত যাতে আমি ফেছনৰ কিবা বস্তু বা সেইটোৱে আমি বিচাৰোঁ ন কাৰণ ছোৱালীবোৰেনো ক'ত একেটা ড্ৰেছকে সদায় পিন্ধি থাকে সদায়তো বেলেগেই পিন্ধিব বিচাৰে অ বাকী তোমাৰ খবৰ ভাল আৰু ন মোৰো ভালেই অঁ তুমি অকল হেৰি এইটো কি শ্বপিং মল আৰু ক'ৰবাত গৈ পাইছা নাই অঁ ক'ত ক'ত গৈছা অঁ ষ্টাইল বজাত বিশেষকে এইবিলাক ফেমিলিৰ আৰু কিটচেনৰ বস্তুবোৰ বেছিকে পায় আৰু তাতে আমাৰ অঁ মই গৈছোঁ বাৰু মই সেই যোৰহাটৰখনলৈ গৈছিলোঁ তাত খালী তোমাৰ সেই কিটচেনৰ বস্তু আৰু মানে সেইবিলাকে বেছিকে পায় আৰু অ অঁ তুমি মাজুলীত অহা নাই ন মাজুলীত আহিবা মই তোমাক ফুৰাম আমাৰ ঘৰৰ পৰা ওচৰতে হয় যে সেইকাৰণে এই অপেনিং হোৱা বেছি দিন হোৱা নাই বাৰু তাত তেতিয়া মানে পূৰা ধামাকা তোমাৰ সেই ডিছকাউণ্ট চলি আছে মাজুলীখনত সেইটো কাৰণে ভালেই লাগিব গৈ আৰু দুইজনীয়ে অকমান এনজয় কৰিব পাৰিম বহুত দিন লগ পোৱা নাই যেতিয়া বস্তু ল'ব পাৰিম মিলাই মেলি কালিও যেনিবা বিশালত এটাই ভাল লাগে আৰু তাত মানে তোমাৰ পোন্ধৰশ টকা বিল হ'লে চিনিহে মানে অফাৰ দিয়ে গম পাইছা নাই তাৰ পিছ চেনিহে অফাৰ দিয়ে বেলেগ অফাৰ নিদিয়ে সেইটোৱে দুখ লাগে আৰু বেলেগ নিদিয়ে অঁ এনেই দিয়া মই সেই অপেনিঙৰ দিনাখনি ফাৰ্ষ্ট গৈছিলোঁ বাৰু বিশাললৈ সেইদিনাখনি খালি বহুত বেছি ভিৰ আৰু মানে মাজুলীত ফাৰ্ষ্ট টাইম তেনেকুৱা মেগামাৰ্ট আহিছে ন মাজুলীৰ চব মানুহ গৈছে আৰু লাইন গোটেই তোমাৰ মানে আমি চাৰে পাঁচটাৰ পৰা তোমাৰ আঠটা বজালৈকে লাইনেই কৰিবলগীয়া হৈছে বিলৰ কাৰণে বহুত মানুহ হৈছিলে সেইদিনাখনি এতিয়া লাহে লাহে কমিব আৰু এতিয়া পূজাও চলি আছে নহয় আমি কাম এটা কৰিম ওলাবা আমি সোনকালে আগবেলাতে গুচি যাম আগবেলা হেৰি মানুহো কম হ'ব যে অঁ তোমাৰ কেনেকুৱা সুবিধা হয় মিলাই পেলাই আমাৰ ঘৰলৈ গুচি আহিবা মোক ফোন কৰিবা অ বাকী তাকে আজিকালি আকৌ বিশালৰ সেই বেগটো আগৰ নিচিনা বেগ হৈ থকা নাই আজিকালি বেগটোও কিবা বিশালৰ বেগৰ নিচিনা নালাগে এইবাৰ বেগটো বেয়া হ'ল ন প্লাষ্টিক মানে বৰ্জন কৰিলে যে পলথিন সেইটো কাৰণে সেইটো কাপোৰৰ বেগ দিবলৈ ল'লে আকৌ তাতো সেই এক্সট্ৰাৰ মানে প্ৰাইচ লগাই দিয়ে ন এইটিন দিব লাগে ওঠৰ টকা দিব লাগে অঁ সেইটো সিহঁতে হেৰি কৰে আকৌ জি এছ টি সেইবিলাকো বহুত কাটে ন সেইটো কাৰণে অলপ প্ৰব্লেম হয় কিন্তু মানে তাত মানে দুটা দিশে আছে আৰু কাৰণ মানে শ্বপিং মলটোলৈ যোৱাৰ লগে লগে আমি গোটেইখিনি প্ৰয়োজনীয় সামগ্ৰীখিনি একেখনৰ পৰাই ল'ব পাৰোঁ সেইটো এটা ভাল আছে কিন্তু তাৰ মাজতে কিছুমান বস্তু আমি ঠগো খাব লাগে কেতিয়াবা মানে বাহিৰত কেতিয়াবা সেইটো বস্তুৰ দাম কম দামত আমি পাওঁ কিন্তু শ্বপিং মলত সেইটো অভাৰ দামতো আমি কেতিয়াবা লৈ আহিবলগীয়া হয় তেনেকুৱা ধৰণৰ ইতিবাচক নেতিবাচক দুটা দিশে থাকে আৰু হ'লেও ইমান চালি জাৰি চাই থাকিটো বস্তু বজাৰ কৰিব নোৱাৰি ন পূজা বুলি অকণমান এনজয় কৰিব লাগিব আৰু মাজুলীত এতিয়া ৰাস আহি আছে ৰাসৰ যিবিলাক মানে তোমাৰ ঠাণ্ডাদিন আহি আছে তাৰ কাৰণেতোতো ধুনীয়া ধুনীয়া চাগে কালেকশ্যন ৰাখিছে আমি কাম এটা কৰিম ৰ'বা ধুনীয়াকৈ তুমি যি হয় ধুনীয়াকৈ দুজনীয়ে মানে দুটা বস্তু ল'লেতো আজিকালি এটাত মানে তোমাৰ ফিফটি পাৰ্চেণ্ট বা এশ শতাংশ তোমাৰ হেৰি থাকে অফাৰ থাকে সেইটো কাৰণে আমি এনেকৈ মিলাই মেলি কাপোৰবোৰ ল'ব লাগিব যাতে আমাৰ মানে পূজাটো পিন্ধা হ'ব পাৰে আৰু কিছুমান কাপোৰ আৰু আমি যাতে ৰাস আৰু পাল নামতো আমাৰ মাজুলীত পিন্ধিব পাৰোঁ ন আৰু তুমিতো দুটা উৎসৱতে মাজুলীত থাকিবাই অঁ অঁ সেইটো কাৰণে এইবাৰ ভালেই হ'ব তুমি আমাৰ ঘৰতে থাকিব পাৰিবা মই তোমাক ফুৰুৱাও হ'ব আৰু লগতে আমি সেই বিশাললৈও যোৱা হ'ব আৰু যদি যোৰহাট চোৰহাত যাওঁ তেতিয়াহ'লে বেলেগবিলাকতো যাব পাৰিম শ্বপিং মল বিশালত মানে বিছালত মানে চব মানুহৰ কাৰণে তোমাৰ সুবিধা আছে কাৰণ তাত মানে এই মধ্যবিত্ত পৰিয়ালৰ মানুহখিনিও যাব পাৰে ন তাত মানে বস্তুৰ মূল্যটো মানে চবৰ কাৰণে মানে সমানেই হয় ইমান মানে কিনিব পৰা বস্তুৱে থাকে যে সেইটো কাৰণে মানে তাৰ পৰা মানুহ বিমুখ হৈ আহিব নালাগে আৰু কিবা এটা নহয় কিবা এটা চব মানুহে ল'ব পাৰে আৰু সেইটো কাৰণে ভাল লাগে আৰু বিশালখন কোৱাচোন বা তোমাৰ কোনবা মানে তেনেকুৱা শ্বপিং মলৰ অভিজ্ঞতা আছে যদি মইও শুনো অকমান এনেই মই কি কৰোঁ গম পোৱা নে মই মানে কাপোৰটো কিছুমানতো দাম হ'লেতো ইমান দামী নি কিনিব নোৱাৰোঁ ন তেতিয়া মানে কি চেঞ্জিং ৰুমলৈ গৈ পেলাই কাপোৰটো কিনিবলৈ ফটো মাৰি মই আকৌ সেই কাপোৰটো থৈ গুচি আহোঁ সেইটো মোৰ একদম ধুনীয়া অভিজ্ঞতা অ শ্বপিং মলবিলাকত কেতিয়াবা গালিও শুনিছোঁ কু কাৰণ মানে বহুতটা বস্তুটো লৈ লৈ পেলাই যাওঁ ভান মানে ভাবে ন সিহঁতেতো নজৰত থাকে ভাবে মানে এনেকুৱা কিয় কৰি আছে পাছত নলওঁ ন পাছত কেতিয়াবা মোৰ খালি হাতে অহাও অভিজ্ঞতা আছে দেই বিছালৰ পৰা নহয় বাৰু মই সেই অঁ কোৱা অঁ এইবাৰ এইবাৰ মোৰ লগত গ'লে কৰিবা বাৰু সেইটো অভিজ্ঞতা তাকে মই অভি মানে মোৰ এই শ্বপিং মলত এই ঘূৰি অহাও অভিজ্ঞতা আছে একো নোলোৱাকে কেণ্টাল লঞ্চলে গৈছিলোঁ এবাৰ মানে বস্তু ইমানেই দাম মানে সোমায় তাত মানে ষ্টেটাছ দিবৰ কাৰণে তোমাৰ ফটো এখন উঠিলোঁ আৰু ওলাই গুচি আহিলোঁ মানে একো বস্তুৱে ল'ব নোৱাৰিলোঁ লাজু অ সেইটো এনেই কৈছোঁ এই বিশালখনেই ভাল হ'ব আমি দুৰ্গা পূজা আগতেই তোমাৰ কালিলৈ মানেই যাব লাগিব কালিতো দহ তাৰিখ হ'লেই তুমি এই আমাৰ ঘৰলৈ গুচি আহিবা তেতিয়া দুইজনী মিলাই পেলাই আমি মানে বস্তুখিনি ল'ব পাৰিম আৰু কাণ অনলাইনত দিলেওতো মানে দুদিন তিনদিন লাগি যাব ন সেইটো কাৰণে আমি কি অঁ সেইটো কাৰণে আমি শ্বপিং মলতে ল'ব লাগিব আমাৰ মানে উইণ্টাৰ ছিজনৰখিনিও ল'ব পাৰিম তেতিয়া আমাৰ ৰাস চাসতো হৈ যাব ৰাসত তেতিয়া আৰু আমি বজাৰ নকৰিলেও হ'ব শ্বপিং মললে গ'লে গোটেই প্ৰয়োজনীয় বস্তুখিনি লৈ আহিব পাৰিম আৰু গম পাইছা আমি কেতিয়া সুবিধা হয় ক'বা তোমাৰ কালি তোমাৰতো কাইলে পৰা ক্লাছ বন্ধ ন অঁ সেইটো কাৰণে তুমি আগবেলাতে আমাৰ ঘৰলৈ গুচি আহিবা দুইজনীয়ে গাড়ী এখন লৈ মেলিয়ে গুচি যাব লাগিব তুমি মোক কিবা এটা উপহাৰ দিবা আৰু পূজা বুলি শ্বপিং মলতে অ ময়ো সৰুকৈ কিবা এটা দিম বাৰু তোমাৰ প্ৰয়োজনীয় অঁ অঁ হ'ব দিয়া তেন্তে আজিলে অঁ কালিলৈ শ্বপিং ম'লতে লগ পাম অ অঁ অঁ